হেল্ল' হয় কোৱাচোন আচ্ছা অঁ মহিলা কমিটিৰ আণ্ডাৰত যোনটো থিয়েটাৰ আ অঁ আচ্ছা সেইটো থিয়েটাৰ আমি ভাবিছিলোঁ আৱাহন থিয়েটাৰটো আনিম বুলি সেই সেইটোৰ হেৰিত কোনটো ফিল্ডত মানে বিষ্ণুৰাভাত ঠাইটো অলপ কম হ'ব নেকি নলবাৰী নলবাৰী যোনটো ফিল্ড আছে ফুটবল খেলাত হেৰিটোৱে সেইটোত সেইটোত কাষত সেইটো ফিল্ড হ'লে ভাল হ'ব কাৰণ কিয় আমি মহিলা কমিটিৰ যিখিনি মানুহ আছোঁ সেই মানুহখিনি আমি অলপমান তাতে মানে কিবা দোকান চোকান দিয়াৰো কথা কৈছে বাকী দুই চাৰিজনী মানে গতিকে তেওঁলোকতো তেনেকুৱা চলিবলৈ বেলেগ মানে সেনেকে দোকান চোকান দিয়ে চলি আছে এতিয়া থিয়েটাৰখন আনিলে বিষ্ণুৰাভাত হ'লে ঠাইতটো অলপ কম হয় দোকান চোকান দিবলৈ আৰু টাউনৰ কাষতো বাকীখিনি দোকান আছে তাতে সিহঁতৰ দোকানবিলাক ছেল নহ'ব কিন্তু যদি নলবাৰী সেইখন ফুটবল ডায়মণ্ডৰ কাষৰ ফিল্ডখন হয় তেতিয়াহ'লে তোমাৰ আমাৰ যিখিনি মহিলা কমিটিৰ মানুহ আছে তেওঁলোকে নিজাকে মানে দোকান এখন এখন দিম বুলি কৈছে মোক কৈছে বাইদেউ এনেকে দোকান এখন দিম হ'লে আহল বহল হ'ব আৰু থিয়েটাৰ চোৱা মানুহখিনিও ভাল পাব গতিকে তাতেই দিম বুলি ভাবিছোঁ আৰু থিয়েটাৰ এখন তাতেই হ'ব আৰু তাতে মানে তোমাৰ এই যিখিনি এই দোকান আমাৰ মহিলা সমিতিৰ মানুহখিনিয়ে দিম বুলি কৈছে সেইটো ততে তেনেকে সুবিধা হ'ব আৰু এতিয়া তুমি কি ভাবা পোষ্টাৰবিলাক এতিয়া লাহে লাহে মানে আৰম্ভ কৰিম আৰু লাহে ধৰে অঁ গতিকে তাৰ কাৰণে অকণমান তোমালোকে হেল্প কৰিব লাগিব আহিব লাগিব মই টাইম টাইমটো কৈ দিম দুদিন টাইম লাগিব বেনাৰখিনি লিখিব লাগিব ন

ও অঁ অঁ মানে বজাৰৰ বজাৰ যোনটো এৰিয়াত বজাৰ বহে বজাৰত হয় তাতে লগালে ভাল হ'ব আৰু স্কুল চাই ল'বা স্কুল কলেজ এইবিলাকৰ কাষত মানে থিয়েটাৰৰ হেৰিটো ইমান ভাল নহয় তাৰমানে কাৰণ কলেজৰ হ'লে স্কুলৰ কলেজৰ যিখিনি ষ্টুডেণ্ট থাকে সিহঁতে আৰু আহিলে ধৰা ঘৰত কোনোবা লগৰ বন্ধুৰ ঘৰত থাকিম বুলি ক'ব হয়নে নহয় তেনেকে থাকিব আহিব পঢ়া পাতি লছ হ'ব পাৰে বা দূৰৰখিনি সেইটো কাৰণে বজাৰত হ'লে গোটেইখিনি মানুহে গম পাব কিন্তু স্কুলৰ কলেজৰ কাষত সেইটো বেনাৰটো লাগিব নালাগে আৰু সিমানখিনিয়ে বাকী আৰু তোমাৰ যে বেনাৰখিনি বনাব দিছো লাহে লাহে দুদিন তিনদিনত হৈ যাব আমাৰ কামখিনি কমপ্লিট তাৰপিছত এই বেনাৰৰ ছিষ্টেম যোনটো লগোৱা ছিষ্টেমটো তো কেনেকে কি কৰিব পাৰিব আমি আলোচনা কৰিম এদিন আহিবা তোমালোকে মই টাইমটো কৈ দিম অঁ অঁ অঁ অঁ ডিচকাছ তাৰপিছত তেনেকে কৰিম আৰু ঠিক আছে বাৰু ঠিক আছে দিয়া